হয় দৌৰাৰ সময়ত মই প্ৰথম অৱস্থাত আঘাতৰ সন্মুখীন হৈছিলোঁ প্ৰথম অৱস্থাত যিহেতু মই নতুন আছিলোঁ তেতিয়া মই গ'ম পোৱা নাছিলোঁ কিমান জোৰত দৌৰিব লাগে বা কিমান সময় একেৰাহে দৌৰিব লাগে প্ৰথম অৱস্থাত মই ভাগৰ অনুভৱ হৈছিলোঁ অলপ দৌৰোঁতেই মই ভাগৰ অনুভৱ হৈছিল আৰু বুকুখন বিষ কৰিছিল তাৰ বাবে মই বিৰতি লৈ লৈ দৌৰিছিলোঁ পাঁচ মিনিট সময় দৌৰোঁ তাৰ পিছত পুনৰাই বিৰতি লওঁ আকৌ দৌৰোঁ আকৌ বিৰতি লওঁ তাৰ পিছত মই কেইবাবাৰো ফিল্ডত পৰিছিলোঁ ভাগৰ লাগি মই পৰি গৈছিলোঁ যাৰ ফলত মই গম পালোঁ যে মই বেছি সময় দৌৰি একেৰাহে দৌৰি থাকিব নোৱাৰোঁ ফলত মই মোৰ স্পীডটো কমাব ধৰিলোঁ লাহে লাহে দৌৰোঁ প্ৰথম অৱস্থাত মই জোৰকে দৌৰিছিলোঁ কিন্তু পিছলৈ মই যেতিয়া পৰিলোঁ বা আঘাতপ্ৰাপ্ত হ'লোঁ তাৰ ফলত মই লাহে লাহে দৌৰিব আৰম্ভ কৰিলোঁ